এ কাপোৰ লাগিছিলে এই বোৱা কিবা মেখেলা চাদৰ আজিকালি ওলোৱা নতুন ডিজাইনৰ ভাল এনেকুৱা দামটোও অলপ কমত লাগে এনেকুৱা কাপোৰ এযোৰ লাগিছিল আৰু অ' এইটো নাই হেৰি বেঙুনীয়া কালাৰৰ নাই নেকি বেঙুনীয়া কালাৰৰ বা ক'লা কালাৰৰ হ'লেও হ'ব অ ক'লা বেঙুনীয়াত ক'লা ফুলৰ চাওকচোন দাদা অ অ বেঙুনীয়াত মানে ক'লা কালাৰৰ ফুলটো বেছি ভাল লাগে এনেকুৱা ৰঙৰ চাওকচোন অ ৰ'ব এইটো এইটো ভাল লাগিছে

অ এ হ'ব হ'ব এইটোৱে হ'ব বাৰু এইটো এতিয়া দামটো কিমান এইযোৰৰ এই বহুত দাম কৈছে অলপ দামটো মিলাই লওক কাপোৰযোৰটো ল'বই লাগিব এ মই পাঁচশ টকাই লৈ আহিছোঁ ঘৰত আৰু পইচা নাই এই পাঁচশ টকাতে দিব লাগিব আৰু নহ'লে আৰু কিনিব নোৱাৰিম এ দাদা এইবিলাক ইমান লাগি থাকিব নালাগে এইযোৰ কাপোৰ আমি আগে পিছে এনেকুৱা কাপোৰ বহুত কিনিছোঁ পাঁচশতে বা চাৰে চাৰিশতে কিনিছোঁ পাঁচশ আৰু কাপোৰযোৰ পাঁচশতে দিয়ক দে ইমান লাগি থাকে দে দে দিয়ক আৰু পঞ্চাছ টকা দিম দে বান্ধি দিয়ক দাদা আহোঁ দেই